হয় মই ঘৰৰ কামত মাক প্ৰায়েই সহায় কৰি দিওঁ কিয়নো মাৰ গাটো কেতিয়াবা কেতিয়াবা অসুস্থ হৈ থাকে সকলোবোৰ কাম মায়ে কৰিব নোৱাৰে যিহেতু এই ধৰক মই কলেজলৈ যোৱাৰ আগত মাক ঘৰ সৰা ঘৰ মোচা বিছনা কাপোৰ জপা আলনাৰ কাপোৰ জপা কেতিয়াবা মই ৰন্ধা বঢ়াৰ কামো কৰি কলেজলৈ যাওঁ আৰু তাৰ উপৰি যেতিয়া খেতি বাতিৰ দিন আহে খেতি বাতিৰ দিনত মই ৰোৱা ৰোৱা হওক ধান কঠিয়া ৰোৱা হওক আৰু ধান কটাৰ সময়তো ধান কাটি মাক মই সহায় কৰি দিওঁ তাৰোপৰি মই পথাৰলৈ মাহঁতলৈ ভাত পানী এনেকৈ নি সহায় কৰি দিওঁ তাৰ উপৰি যেতিয়া ঘৰত হাঁহ কুকুৰা আৰু এইসমূহ বান্ধিবলগীয়া হয় আৰু চোৱা চিতা কৰা কামত মই প্ৰায় মায়ে এইবোৰ কাম নকৰেই প্ৰায় ময়েই কৰোঁ